হেল্ল' অ কোন কোন বৌ হেৰি আপুনি পিঠা বনালে অ মোৰ মানে তিলেই অনা নাই নহয় আপোনালোকৰ তিল বেছিকৈ অনা হৈ আছে নেকি অ আছে যদি মোক অ সেইকেইটাও ধুই থ'বচোন ম ময়ো হেৰি পিঠা কেইটামান বনাব লাগে আপুনি যদি কাইলৈ পৰহিলৈ বনায় তেতিয়াহ'লে ময়ো আপোনাৰ লগতে খুন্দিম আৰু ময়ো একেলগে বনাম অ অ অ অ আৰু হেৰি নাৰিকল নাৰিকল আনিছে আপোনালোকৰ অ নাই অনা যদি হেৰি আমাৰ নাৰিকল আছে আপুনি আমাৰ আমাৰ ঘৰৰ পৰাই নাৰিকল লৈ যাব পাৰিব এই মই মানে হেৰি ভাবিছিলোঁ লস্কৰা কেটামান বনাম কিন্তু মই এতিয়া বনাব নাজানো নহয় আপুনি বনাব অ মই তাকে ভাবিছোঁ মই বোলো আপোনাৰ ওচৰলৈকে লৈ যাম বুলি ভাবিছোঁ মই বোলো নাৰিকলকেইটা ৰুকি কৰি আপোনাৰ তাতে বনাম মই মানে বনাব নাজানো আপুনি মোক দেখুৱাই দিবচোন মই অ লস্কৰা কেইটা বাৰু পিছদিনাখন বনাম আপোনাৰ নাৰিকল নাই যদি মোৰ পৰা লৈ যাব আপুনিও কেইটামান বনাব আৰু এনেই কি আৰু এনেই কি বনাইছে ময়ো ময়ো অ ময়ো তাকে বনাম বুলি ভাবিছোঁ তাকে মই মানে মিঠৈ অনা নাই যে মিঠৈ আনিলেহে হ'ব অ অ অ অ